মই যেতিয়া লিখোঁ মই লিখা মেলা কৰি ভাল পাওঁ যেতিয়া মই লিখোঁ তেতিয়া মই সেই লিখনিৰ বাবে যিটো অনুপ্ৰেৰণা সেই অনুপ্ৰেৰণাটো সমাজৰ পৰা লোৱাৰ চেষ্টা কৰোঁ সমাজ আৰু মানুহ এই দুটা বস্তুৰ পৰা লোৱাৰ সদায় চেষ্টা কৰোঁ কাৰণ সমাজ আৰু মানুহ অবিহনে কেতিয়াও লিখনি এটা সম্পুৰ্ণ হ'ব নোৱাৰে ধৰি লওক আমি লিখিছোঁ কিবা এটা লিখিছোঁ যদি সি মানুহৰ মাজলৈ গৈ মানুহক চুব নোৱাৰে মানুহক ঢুকি পাব নোৱাৰে তেনেহ'লে সেই লিখাটো অনৰ্থক বুলি মই ভাবিম কাৰণ আমি লিখিম লিখিলে এটা মুষ্টিমেয় অভিজাত শ্ৰেণীৰ মাজত সেই লিখনিটো সীমাবদ্ধ হৈ থাকিব কিন্তু সেই তেনেধৰণৰ লিখনিয়ে মই ভাবোঁ কোনোধৰণৰ ফাংচন তেনেকুৱা ধৰণৰ লিখনিৰ নাই উদ্দেশ্য বা কাৰ্য তেনেকুৱা ধৰণৰ লিখনিৰ নাই বুলি মই ভাবোঁ কাৰণ আমি মানুহ মানুহ সামাজিক জীৱ গতিকে সমাজ অবিহনে কেতিয়াও আমাৰ লিখনি এটা সম্পূৰ্ণ হ'ব নোৱাৰে আৰু তাৰোপৰি প্ৰকৃতি প্ৰকৃতিৰ পৰা আমাৰ যথেষ্টখিনি লিখনি মই লিখোঁতে অনুপ্ৰেৰণা ল'বলৈ চেষ্টা কৰোঁ কাৰণ প্ৰকৃতি আমি জা আমি দেখিছোঁ যে প্ৰকৃতিৰ বিনষ্টকৰণ হৈ আহিছে নিৰ্বননীকৰণ হ'ব ধৰিছে গতিকে এইবিলাক সমস্যাৰ বিৰুদ্ধে মই যদি যিটো লিখিনি মোৰ লিখনিত এইবিলাক সমস্যাৰ বিৰুদ্ধে লিখিবৰ চেষ্টা কৰোঁ আৰু তাৰোপৰি সংস্কৃতি এটা হৈছে মোৰ লিখনিৰ গুৰুত্বপূৰ্ণ অংশ তেনেকেতো মই তেনেকেই ভাবোঁ কাৰণ আমাৰ আমি অসমত থাকোঁ অসমৰ যিটো সভ্যতা সংস্কৃতি আছে সেইটো বহুত চহকী এই সভ্যতা সংস্কৃতি বাদ দি বা অসমীয়া ভাষাটো বাদ দি আমি কেতিয়াও লিখনি এটা সম্পূৰ্ণ কৰি তুলিব নোৱাৰোঁ আৰু তাৰোপৰি চৰকাৰে যদি কিবা বেয়া কাম কৰে বা ভাল কাম কৰে সেই ভাল কাম বা বেয়া কামবিলাক মই মোৰ লিখনিত ফুটাই তুলিবলৈ যথেষ্ট পৰিমাণে চেষ্টা কৰোঁ আৰু আৱেগ আৱেগ হৈছে আমাৰ লিখনিৰ বা যিকোনো এটা লিখনিৰ এটা গুৰুত্বপূৰ্ণ অংশ কাৰণ আৱেগ নহ'লে লিখনি এটা কেতিয়াও লিখনি হ'বই নোৱাৰে আৱেগ হৈছে আৱেগে যদিহে মানুহৰ আভ্যন্তৰীণ মনোভাৱক চুই যাব নোৱাৰে তেনেহ'লে সেই লিখনিটোৰ কোনো উদ্দেশ্য নাই বুলি মোৰ যেন বোধ হয় গতিকে আমাক লিখনিত আৱেগ লাগিব সেই লিখনি সমাজৰ পৰা উদ্ভৱ হ'ব লাগিব মানুহক চুই যাব লাগিব আৰু চৰকাৰ বা যিটো প্ৰতিষ্ঠাতন্ত্ৰ আছে যে সেই প্ৰতিষ্ঠাতন্ত্ৰৰ ভাল কাম বেয়া কামক আমি সমালোচনা কৰিব লাগিব ভাল কাম হ'লে ভাল বুলি ক'ব লাগিব বেয়া কাম হ'লে বেয়া বুলি ক'ব লাগিব আৰু প্ৰকৃতিক প্ৰকৃতিক আমি যেতিয়া যদি বচাওঁ যেনেকৈ বচাব পাৰোঁ সেই বচোৱাৰ মানসিকতা লৈ আমি লিখা লিখি লিখাটো উচিত বুলি মই ভাবোঁ